মোৰ প্ৰিয় বাইক হ'ল টি ভি এছ এফ জেড খুব ভাল লাগে সেইখন বাইক চলাইয়ো ভাল লাগে টি ভি এছ খন বৰ সুবিধাজনক মোৰ ল'ৰা ছোৱালী দুটা সিহঁতকো উঠাই নিবলৈ মই সুবিধা পাওঁ সেইখন চলাই যায়ো ভাল লাগে তেলো কম পৰে খুব সুন্দৰ সেইখন মোৰ মানুহ জনেও চলাই ভাল পায় ময়ো চলাই ভাল পাওঁ আৰু এতিয়া মোৰ ল'ৰাটোয়েও শিকি আছে চলাবলৈ এইখনে চলাই ফুৰোঁ আমি মোৰ শহুৰৰ ঘৰলৈ গ'লেও মই এইখনকে লৈ যাওঁ চলাই খুব ভাল লাগে কিবা ধৰক বজাৰ চজাৰ কৰিব হ'লেও মই এইখনেই লৈ যাওঁ মোৰ হাজবেণ্ডেও এইখনেই লৈ যায় আৰু মোৰ ল'ৰাটো স্কুললৈ গ'লে এইখনকৈ লৈ যায় সিয়ো খুব ভাল বাইক এইখন এইখন চলাইয়ো বৰ ভাল লাগে খুব সুন্দৰ বাইক এইখন